মই পোহনীয়া জন্তু বেয়া পাওঁ কাৰণ মেকুৰী এটা পোহনীয়া জন্তু মেকুৰীয়ে খোৱা খাদ্যসমূহ শুঙি ফুৰে আৰু এই মেকুৰীয়ে গোন্ধা খাদ্য খালে মানুহৰ হাপানী ৰোগত ভুগিব পাৰে আৰু মেকুৰীয়ে নিগনি বা আন জীৱসমূহ কামুৰি খাই য'তে ত'তে পেলোৱাৰ ফলত দুৰ্গন্ধৰ সৃষ্টি হয় আৰু এই দুৰ্গন্ধে মানুহৰ শৰীৰত বেয়াকৈ প্ৰভাৱ পেলায় মেকুৰীয়ে কামুৰিলে বা আঁচুৰিলে বেমাৰৰ সৃষ্টি হয় আৰু মেকুৰীৰ এটা বেয়া স্বভাৱ আছে যিটো হৈছে মাছ গাখীৰ আদি চুৰি কৰি খাই পেলাই সেইয়ে মই মেকুৰী বহুত বেয়া পাওঁ